আগতে সৰু থাকোঁতে মই স্কুলৰপৰা আহি বিভিন্ন ধৰণৰ খেল খেলিছিলোঁ কাবাডী ক্ৰিকেট ফুটবল আদি লগৰীয়াবোৰ মাজত কিদৰে সময়বোৰ পাৰ হৈ গৈছিল ক'বই নোৱাৰিছিলোঁ খেল খেলি থাকোঁতে আমি ইজনে সিজনক লগত বিভিন্ন ধৰণৰ ক্ষেত্ৰত বাজি লওঁ যেনেকৈ তই হাৰিলে আমুকটো দিবি মই হাৰিলে মইটোক আমুকটো দিম ঠিক তেনেদৰে দুয়ই এখন খেলত খেলত সৰা জিকাৰ বাবে লগৰ লগত কিছুমান কাজিয়াও হৈছিল কিন্তু সেই কাজিয়াবোৰতো বিভিন্ন ধৰণৰ স্মৃতি দেখিবলৈ পোৱা যায় ক্ৰিকেট খেলত আগতে নিৰ্দিষ্ট প্লেয়াৰ নাথাকে যিহেতু দুটা টীম লাগিব টীমত কোনো ধৰণৰ খেলুৱৈ খেলুৱৈ সংখ্যা নাই কোনো খেলত চৌবিছটা কোনো খেলত পঁচিছটা এনেকৈ বাউণ্ডৰী বুলিবলৈ নাই কাৰোবাৰ বাঁহৰ জপনাখন কাৰোবাৰ ঘৰৰ ৱালখন এনেদৰে আমি চাৰি ছয় আদি নম্বৰবোৰ যোগ কৰিছিলোঁ সেনেকৈ শৈশৱটো পাৰ কৰিলোঁ ফুটবল খেলিছিলোঁ ফুটবল খেলত মই বহুত পাৰ্গতো আছিলোঁ ফুটবল খেলি মই স্কুলত আগতে বিভিন্ন ধৰণৰ পুৰস্কাৰ আদিও পাইছিলোঁ ছাৰহঁতেও মোক বহুত উৎসাহ দিছিল ফুটবল খেলাৰ ওপৰত ফুটবল খেলাৰ লগতে মই কাবাডী খেলটো বহুত পাৰ্গত আছিলোঁ আগতে স্কুলত খেল ধেমালি সময়ত কাবাডী খেল বুলি ক'লে মই প্ৰায় খেলোৱেই আৰু মোক সকলো লগৰ ল'ৰাই কাবাডী খেলত পাৰ্গত বুলি জানিছিল সেইবাবে মোৰ লগত খেলিবলৈ ভয়ো কৰিছিল যিহেতু মই কাবাডী খেলত পাৰ্গত আছিলোঁ কাবাডী খেলটোত কিন্তু মই এবাৰ সৰুতে দুখো পাইছিলোঁ সেই দুখ পাওতে মই বিছ দিনলৈকে বিছনাতে থাকিবলগীয়া হৈছিল সেই বিছ দিনত মই অনুভৱ কৰিলোঁ যে এখন খেল খেলিলে খেলখনত সৰা জিকা থাকিবই সেইটো মানিব লাগে সেইবাবে কোনো ধৰণৰ হিংসা নকৰাকৈ খেল এখন খেলি যোৱাটো উচিত সেই বিছদিন সময় মই স্কুলত অনুপস্থিত আছিলোঁ ছাৰ বাইদেউ মোক সেই সেইকেইদিনত মোক দেখা দিবলৈও আহিছিল ভাল পাইছা নাই বুলি আজিকালি দেখিছোঁ ল'ৰা ছোৱালীবোৰে খেলৰ ওপৰত কোনো ধৰণৰ ৰাপ নাই কেৱল নিজ নিজ মোবাইলৰ লগতেই ব্যস্ত বা ঘূৰা ফুৰাৰ লগতে ব্যস্ত খেল খেলাটো ল'ৰা ছোৱালীৰ বাবে ভাল খেল খেলিলে ল'ৰা ছোৱালী মন দেহ আদিবোৰ ফুৰ্তিত থাকে আৰু লগতে বিভিন্ন ধৰণৰ কৌশল আদিবোৰ শিকিবলৈ পোৱা যায় খেল বুলি ক'বলৈ গ'লে আজিকালি ল'ৰা ছোৱালীয়ে কেৱল মোবাইলত থকা গেম আদিবোৰহে খেলে তাত আজিকালি যিহে ভুৱা গেম ওলাই আছে সেই গেমবোৰ বা বিভিন্ন ধৰণৰ টকা খৰচ কৰি ল'ৰা ছোৱালীয়ে সেই টকা পইচাবোৰ হেৰুৱাইছে সেইবোৰৰপৰাই সেই দুষ্কৃতিবোৰৰপৰা হাত সাৰিবলৈ আজিকালি ল'ৰা ছোৱালী মাক বাপেকে ল'ৰা ছোৱালীবোৰক খেল খেলাৰ ওপৰত ক্ৰিকেট খেল কাবাডী খেল ফুটবল খেল আদিবোৰত খেলিবৰ বাবে অনুপ্ৰাণিত কৰিব লাগে যাতে তেওঁলোকে সেই মোবাইলৰ দুষ্কৃতিকাৰীৰ সম্বলত নকৰি এই ক্ৰিকেট খেল আদি খেলি দেশৰ কাৰণে উজ্জ্বল ভৱিষ্যত গঢ়িব লাগে যিহেতু এখন খেল খেলি এজন ছাত্ৰই বা এজন শিশুৱে সেই খেলটোৰ পাৰ্গত হৈ বিভিন্ন ধৰণৰ পুৰস্কাৰ আনি নিজ দেশখনৰ নাম উজ্জ্বল কৰিব পাৰে লগতে মাক বাপেকৰ নামো উজ্জ্বল কৰিব পাৰে সেই খেল খেলি তেওঁ নিজৰ জীৱনত আগবাঢ়িও যাব পাৰে যেনেকৈ বিৰাট কোহলি শচীন তেটেণ্ডুলকাৰ আদি নিজৰ পাৰ্গতাৰে খেল খেলি এজন এজন সুদক্ষ খেলুৱৈ হৈ নিজ দেশৰ নাম উজ্জ্বল কৰিছে লগতে নিজ পৰিয়ালৰো